অঁ হেল্ল' অঁ কোৱাচোন একাডেমীক পাৰফেৰ্মেন্সটো ঠিকেই বাৰু যিহেতু তুমি দেখিছাই তোমাৰ গোটেই তিনিটা চেমিষ্টাৰৰ ৰিজাল্ট দিছেই সেই তিনিটা চেমিষ্টাৰৰ তোমাৰ ভালেই হৈছে পাৰচেণ্টেজটো টু ছিক্সটী ওপৰতে আছে আৰু অকণমান ভাল কৰিব লাগিব কিন্তু মানে তোমাৰ যিখিনি ইণ্টাৰনেল মাৰ্কচ সেই ইণ্টাৰনেল মাৰ্কচৰ যোনখিনি তোমাৰ এটেণ্ডেঞ্চ সেইটো কমি আছে আৰু যোনখিনি এচাইণ্টমেণ্ট এচাইণ্টমেণ্টখিনি তুমি দিছা যদিও তুমি বৰ এটা প্ৰপাৰলী লিখিবপৰা নাই তুমি জধে মধেহে লিখি দেখাইছা সেইটো কাৰণে সেইটোৰ ওপৰত অকণমান মনোযোগ দিবা আৰু যিটো তোমাৰ কলেজৰ যিটো ৰীপ্ৰেজেণ্টমেণ্ট সেইটোও বৰ এটা ঠিক নহয় গতিকে সেইটো সেই সেইবোৰৰ ওপৰত মনোযোগ দিবলৈ চেষ্টা কৰিবা সিমানেই আৰু এইখিনি ঠিকে আছে বাৰু দেই